অঁ হয় হয় হয় হয় কওকচোন বাৰু অঁ আছে আছে আপুনি সকলো গুটি পাই যাব ইয়াত বাৰু আপুনি কি গুটি লাগে এইটো কওকচোন বাৰু অঁ বন্ধাকবি ন অ' সেইটো আছে বাৰু কিন্তু আপুনি সেইটো লোৱাতকৈ অ' বেলেগ এটা আছে সেইটো ল'ব পাৰে মানে সেইটো এইটোতকৈ বেছি ভাল মানে বুজিছেনে নাই অঁ হয় বাৰু সেইটো ভাল বাৰু কিন্তু সেইটোতকৈ বেছি ভাল এটা আছে মোৰ তাত বুজিছেনে নাই আপুনি অঁ মোৰ তাত সেইটোতকৈ বেছি ভাল এটা আছে মোৰ তাত আপুনি সেইটো ল'লে বেছি প্ৰফিট হ'ব মানে

অ' সেইটো হ'ব বাৰু সেইটোও মোৰ তাত আছে কিন্তু আপুনি মোৰ মতে সেইটোতকৈ বেলেগ এটা মানে তাতকৈ ওপৰৰ এটা গুটি আছে সেইটো যদি আপুনি কৰে মানে

অঁ হয় সেইটো বাৰু ভাল সেইটো মই মানিছোঁ কিন্তু মানে মোৰ গুৰিত যিটো গুটি আছে ইয়াতকৈ অলপ ওপৰত মানে সেইটো সোনকালে বাঢ়ি যায় আৰু মানে সোনকালে ডাঙৰ হৈ যায় মানে বুজিছেনে নাই কথাটো অঁ বাৰু হ'ব বাৰু আপুনি আহি লৈ যাবহি অঁ অঁ অঁ বাৰু হ'ব দিয়ক হ'ব দিয়ক বাৰু অঁ অঁ বাৰু দিয়ক অঁ